অঁ নবৌনে অঁ আজি কিনো কৰিব আৰু বলক ধনশিৰি ফালে যাওঁ কি কৰি আছে আপুনি কি কৰি আছে আপুনি অঁ ফুৰিবলৈ যাম আৰু এপাক ওলাই আহিব

অঁ আৰু লগত ল'ব এই ওচৰৰ নৌ বোৱাৰীহঁতক ল'ব কাৰোবাক কাৰোবাক লৈ যাব লৈ যাম আৰু একেলগে গ'লে ভাল লাগিব

অঁ লগ ধৰিম যোনে যাব যাব আৰু নোযোৱাই নাই আৰু যাম এপাক গৈ আহিম পানী কিমান কি হৈছে চাই আহিম মানুহৰ খেতি মৰিছেনে বাছিছে পানী বাঢ়িছিলে সেয়া চাই আহিম

অঁ গৰম অঁ পানী বটল ল'ব অঁ পানী বটল চটল লৈ গ'লে মানে গৰমলৈ পিয়াহ লাগিলে মানে খাবলৈ হ'ব আৰু

অঁ অঁ আপুনি আপুনি ওলাই আহিলে মানে মোক ফোন কৰিব লগ কৰিম তিনিআলিতে অঁ ঠিক আছে তেনে অঁ অঁ ঠিক আছে তেনেহ'লে অহ্ অঁ অঁ অঁ